মই অনলাইন যোগেদি কাপোৰ লৈয়ে থাকোঁ মোৰ বেছিভাগ কাপোৰেই অনলাইনৰ যোগেদি অনা যিকোনো ফেষ্টিভেল আহিলে মই কেতিয়াও বজাৰৰ পৰা কাপোৰ নিকিনোঁ মই অনলাইনৰ পৰাই কাপোৰ অৰ্ডাৰ দিওঁ মই বেছিভাগ ফ্লিপকাৰ্ট মিছ'ত কাপোৰ অৰ্ডাৰ কৰোঁ মোৰ ঘৰৰ মানুহৰো কেতিয়াবা অনলাইনৰ যোগেদি কাপোৰ বা বেলেগ বস্তু লাগিলেও অনলাইনৰ যোগেদি অৰ্ডাৰ কৰোঁ কাৰণ ইয়াৰ জৰিয়তে আমাৰ কষ্টও কম হয় আৰু কম খৰচতে আমি বস্তুটো ঘৰতে পাই যাওঁ আমি ইমান কষ্ট কৰি বজাৰত যাব নালাগে আৰু আমি বস্তুটো যেনেকুৱা বিচাৰোঁ ঠিক তেনেকুৱাই আহে আজিলৈকে মই অৰ্ডাৰ দিয়া এনেকুৱা কোনো বেয়া বস্তু অহা নাই মই যেনেকুৱা কাপোৰ চিলেক্ট কৰিছোঁ যেনেকুৱা কালাৰ দিছোঁ ঠিক তেনেকুৱাই আহিছে চ' মই অনলাইনৰ যোগেদি কাপোৰ কিনিও ভালপাওঁ পিন্ধিও ভালপাওঁ আৰু বেছিভাগ কাপোৰেই মই অনলাইনৰ পৰাই লওঁ